আমি সৰুৰেপৰা খেল খেলি বহুত ভালপাওঁ বিশেষকে আমি সৰু থাকোঁতে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে আমি বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ যেনেকৈ কাবাদি দৌৰা দৌৰি লুকা ভাকু মাৰ্বল গুটি আদি আমি এনেকৈয়ে বহুত ধৰণৰ খেল খেলিছিলোঁ আৰু স্কুলত থাকোঁতেও আমি খেলিছিলোঁ আৰু কাবাদি খেলত আচলতে দুটা ঘৰৰ প্ৰয়োজন হয় আৰু দুটা দলৰ প্ৰয়োজন হয় আমি এনেকৈ দুটা দল বনাই লওঁ আৰু ধুনীয়াকৈ দুটা ঘৰো বনাই লওঁ আমি চিন দি লওঁ দুটা ঘৰৰ আৰু আমি এনেকৈয়ে খেলবোৰ খেলা হয় এনেকৈয়ে খেল খেলি বহুত আনন্দ লাভ কৰোঁ তাৰপিছত আমি খেলিছিলোঁ দৌৰা দৌৰি খেলিছিলোঁ দৌৰ প্ৰতিযোগিতাত আমি আগভাগ লৈছিলোঁ এই প্ৰতিযোগিতাত কেইগৰাকীমান প্ৰতিযোগীৰ প্ৰয়োজন হয় আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনে আটাইতকৈ সোনকালে গন্তব্য স্থানলৈ যাব পাৰে তেৱেঁ ফাষ্ট হয় আৰু এনেকৈয়ে প্ৰতিযোগিতাখন পতা হয় আৰু আমি এনেকৈ খেলি খুব ভাল পাইছিলোঁ আৰু আমি এবিধ খেল খেলিছিলোঁ কেৰম কেৰমো খেলিছিলোঁ হয় এই কেৰম খেলত আচলতে দুগৰাকী প্ৰতিযোগীৰ প্ৰয়োজন হয় আৰু কেৰম খেলত এখন বৰ্ডৰ প্ৰয়োজন হয় আৰু গুটিৰ প্ৰয়োজন হয় ইয়াত বিভিন্ন ধৰণৰ গুটি থাকে বিভিন্ন ৰঙৰ থাকে যেনেকৈ বগা ৰঙত থাকে ৰঙা ৰঙৰ আৰু কলা ৰঙৰ আৰু এটা গুটি থাকে যিটোক ষ্টাইক বুলি কয় আৰু এই ষ্ট্ৰাইক গুটিটো বাকী আন গুটিবোৰতকৈ অলপ ডাঙৰ এই ষ্ট্ৰাইক গুটিবোৰে বাকী আন গুটিবোৰক মাৰি গাঁতবোৰত সোমোৱাব লাগে আৰু এনেকৈ খেলখন খেলা হয় আৰু সকলো গুটিৰে এটা মূল্য থাকে যেনেকৈ কলা গুটি ভৰালে মানে দহ পোৱা যায় আৰু বগা গুটিবোৰ ভৰাব পৰিলে বিছ পোৱা যায় আৰু যদি ৰঙা গুটিটো আমি বেলেগ এটা গুটিৰ লগত ভৰাব পাৰোঁ আমি সেই তেনেকৈ পঞ্চাছ বা তেনেকৈ আমি লাভ কৰিব পাৰোঁ আৰু এনেকৈ খেলখন খেলা হয় হৰা জিকা হয় আচলতে এনেকৈ খেলি বৰ ভাল লাগে তাৰপাছত আমাৰ স্কুলত বহুতো খেলৰ প্ৰতিযোগিতা পতা হয় যেনেকৈ দৌৰ প্ৰতিযোগিতা এনেকৈ কেৰম যিহেতু ক'লোৱেই মই আৰু হয় পাঞ্জা খেল হয় টেকেলী ভঙা টেকেলী ভঙা খেলি বৰ ভাল লাগে টেকেলী ভঙাত এটা টেকেলী প্ৰয়োজন হয় আৰু এডাল আৰু এডাল লাঠিৰ প্ৰয়োজন হয় আৰু এখন গামোচাৰআৰু ইয়াত এই খেল এই খেলবিধ এজন এজনকৈ খেলা হয় যেনেকৈ মই কৈছোঁ যে এটা নিৰ্দিষ্ট স্থানত টেকেলীটো ৰখা হয় আৰু সেই প্ৰতিযোগিতাৰ প্ৰতিযোগীগৰাকীৰ চকু বান্ধি দিয়া হয় গামোচা এখনেৰে চকু বান্ধি দিয়া হয় আৰু এডাল লাঠি দি দিয়া হয় আৰু সেই প্ৰতিযোগীগৰাকী তিনিপাক সেই সেই ঠাইত ঘূৰোৱা হয় তাৰ পাছত সেই তেনেকৈ গৈ সেই লাঠিডালেৰে সেই টেকেলীটো ভঙা হয় আৰু যিগৰাকীয়ে টেকেলীটো ভাঙিব পাৰে সেই গৰাকীয়ে হয় উইনাৰ আৰু বহুতো ধৰণৰ খেল খেলা হয় আৰু মই ভাবোঁ যে এই খেলবোৰ আচলতে আজিকালি প্ৰায় লুপ্ত হৈ গৈছে আৰু আজিকালি স্কুলত পতা দেখা নাযায় আৰু আজিকালি স্কুলবোৰত এই খেলবোৰতকৈ বেছি খেলবোৰতকৈ বেছি পঢ়া শুনাতহে মন দিয়া দেখা যায় ছ' মই ভাবোঁ যে পঢ়া শুনাৰ লগতে খেলবোৰকো সমানে সমানে গুৰুত্ব দিয়া উচিত যাতে ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ লগতে খেলতো আগবাঢ়ি যাব পাৰে আৰু এনেকুৱা বহুতো থলুৱা খেল আছে আজিকালি প্ৰায় লুপ্ত হৈ গৈছে মই ভাবোঁ যে এই সকলোবোৰ সকলোবোৰ উলিয়াই আনিব লাগে আৰু সকলো ল'ৰা ছোৱালী পাৰ্গত ল'ৰা ছোৱালী প্ৰতিভা থকা ল'ৰা ছোৱালী উলিয়াই আনিব লাগে